ৰীতা দাস হয়নে অঁ মই শুনিছোঁ আপুনি হেনো মেখেলা চাদৰ বিকে অঁ এনেই কিমানকৈ লয় মেখেলা চাদৰত অঁ মোক লাগিছিল এই নুনি পাটৰ এইবিলাকত কিমান ইমান দাম অলপ কম কৰক ডাই পাটৰবিলাক কিমান লয় আপুনি বহুত দাম কৰি আছে এই হ'লচেলতটো বহুত কমতে পোৱা যায় আপুনি ইমান দাম কৰিছে কম অলপ কম কৰক আমিতো নিজে হ'লচেলৰ পৰাই কিনিব পাৰোঁ কিয় আপোনাক ওচৰত আছে কাৰণে আপোনাৰ পৰাই ল'ব বিচাৰিছোঁ হে হেণ্ডলোম এইবিলাকত কিমান লয় এনেই কিমান লয় মই একযোৰ পাটৰ ল'ম আপুনি কিমান কিমানত দিব ডুব্লিকেটটো নালাগে মোক অৰজিনেল অৰিজিনেলটো লাগে অৰিজিনেলটো আপুনি কিমান দামত দিব পাৰিব মই বিছ হাজাৰ দিম দিয়ে যদি মই ল'ব পাৰোঁ এই বিছ হাজাৰ দিলে মই ল'ব পাৰোঁ বিছ হাজাৰ বিছ হাজাৰ বিছ হাজাৰত দিয়ক এই ইমান লাগি থাকিব নালাগে ময়ো ইমান লাগি নাথাকোঁ আপুনি ইমান লাগি থাকিব নালাগে সেইকাৰণে কৈছোঁ বিছ হাজাৰ হয় যদি দিয়ক নহ'লেতো মই হ'লচেলৰ পৰাই ল'ব পাৰোঁ আপোনাৰ লগত ইমান লাগি নাথাকোৱেই নহয় লাষ্ট আৰু ফাৰ্ষ্ট কৈছোঁ বিছ হাজাৰ দিব নে নিদিয়ে কওক অঁ অঁ ঠিক আছে মই সন্ধিয়ালৈ যাম ঠিক আছে ৰাখিছোঁ